হয় বিয়াবোৰত মানুহে কইনাক বিভিন্ন ধৰণৰ উপহাৰ দিয়ে তাৰ ভিতৰতে আমাৰ গাঁৱলীয়া জেগাত বিশেষকৈ তোলনি বিয়া লগতে বৰ বিয়া দুই ধৰণে তোলা হয় যেতিয়া কইনা ছোৱালী এগৰাকী পুষ্পিতা হয় তেতিয়া কন্যাকালৰ যেতিয়া বিয়া পতা মানে তোলা হয় তেতিয়া পৰিয়াল বৰ্গই বিয়া বিয়া তোলে তাত বিভিন্ন ধৰণৰ উপহাৰ দিয়া হয় ধৰক কইনাগৰাকী উপ উপযোগী হোৱাকৈ মানে উপযোগী হোৱা আৰু মানে লাভৱান হোৱাকৈ আঙুঠি দিয়ক দিয়ে ধৰি লওক চ্ৰেইন বাচন বৰ্তনৰ পৰা আৰম্ভ কৰি সাজ পাৰ গাঁওবিলাকততো আমি বিভিন্ন ধৰণৰ উপহাৰ দিয়া দেখোঁ বাতি চেট দিয়া হয় বা কইনাগৰাকীয়ে পিন্ধিব পৰাকৈ কাপোৰ দিয়া হয় তেওঁ ডিজাইনৰ কাৰণে কিছুমান বস্তু দিয়া হয় আৰু লগতে যেতিয়া বৰ বিয়া ক্ষেত্ৰত আহি পৰে তেতিয়া সোণৰ আ অলংকাৰ আ অলংকাৰৰ পৰা আৰম্ভ কৰি কাঁহী বাটি কাঁহৰ কাঁহী বাটি বানবাটি ধৰক সাধ্য অনুসাৰে সোণৰ চেইন সোণৰ আঙুঠি ৰূপৰ আঙুঠি আৰু যৌতুক যৌতুক দিয়া হয় বুলিয়েই ক'ব লাগিব কাৰণ এগৰাকী ছোৱালী যেতিয়া বিয়া দিয়া হয় তেতিয়া ছোৱালীজনীৰ সুবিধা হোৱাকৈ বাচন বৰ্তনৰ পৰা আৰম্ভ কৰি বিচনা গডৰেজ আলমাৰী আলনা বাকচ আৰু কইনাগৰাকী সাধাৰণতে এনেকৈ গাঁৱলীয়া জেগাতটো বহুত কিবা কিবি দিয়া হয় ধৰি লওক কিন্তু বিশেষকৈ আধুনিকতাৰ প্ৰভাৱ পৰিছে গাঁৱৰ বিয়াবিলাকতো আধুনিকতাৰ প্ৰভাৱ পৰিছে সেইহেতু কিছু কিছু ক্ষেত্ৰত দেখিছোঁ বিয়াবিলাকত ৱাচিং মেচিন গাড়ী তেনেকুৱাও দিয়া দেখিছোঁ কিছুমান বিয়াত যৌ সেইবিলাক যৌতুকৰ ভিতৰতে যাব কাৰণ কইনাগৰাকী উপযোগী হোৱাকৈ সুবিধা হোৱাকৈ বিভিন্ন ধৰণৰ বস্তু দিয়া হয় আ অলংকাৰৰ পৰা আৰম্ভ কৰি আজিকালিতো বহুত উন্নত মানদণ্ডৰ বিয়া তোলা হৈছে দেখিছোঁ বিশেষকৈ এখন বিয়াত যিখিনি প্ৰয়োজনীয় বস্তু এটা পৰিয়ালত মানে যিখিনি প্ৰয়োজনীয় বস্তু প্ৰয়োজন হয় কইনাগৰাকীৰ ঘৰৰ ফালৰ পৰা প্ৰায় গোটেইখিনি বস্তুৱেই দিয়া দেখিবলৈ পোৱা যায় এই ক্ষেত্ৰত ক'বলৈ গ'লে যৌতুক দিয়া হয় সেই বুলিয়েই ক'ব লাগিব আৰু গাঁৱৰ গঞাই পাৰ্যমানে ধৰক কোনোবাই পাৰিছে টকা পঞ্চাশটা দিয়ো বিয়াখন খাইছে কোনোবাই কাপোৰ এযোৰ দিছে কোনোবাই সাধ্য অনুসাৰে এটা কাঁহৰ বাটি দিছে ঠিক তেনেধৰণে বিভিন্ন ধৰণৰ উপহাৰ কইনাক উপহাৰ দিয়া হয় আৰু লগতে সেই দিনটো ৰিচিপচনো কৰা হয় বিশেষকৈ গাঁৱৰ গাঁৱৰ ক্ষেত্ৰত যিবিলাক অতিথি আহে বা গাঁৱৰ গঞা আহে তেওঁলোকক সাধ্য অনুসাৰে অকমান খোৱা বোৱাৰ ব্যৱস্থা কৰে পৰাসকলে ভাত ব্যৱস্থা কৰে নহ'লে ৰুচী পুৰী তেনেকুৱা ধৰণেও কৰা হয় অকল কইনাক উপহাৰ দিয়াৰ লগতে শেষ নহয় বিয়াখনত অতিথিসকলকো আপ্যায়ন কৰা হয়